সৰুতে আমি বিদ্যালয়ত প্ৰাৰ্থনা কৰিছিলোঁ এনে প্ৰাৰ্থনাই আমাৰ মনটো সঁচাকৈয়ে ইমান ভাল লাগে মনৰ ধৰ্ম ঈশ্বৰৰ মনত ধৰ্ম ঈশ্বৰৰ প্ৰতি এটা ভাব মনত কেনেদৰে সহায় কৰে আৰু সহায় মানে ভাল লাগে আৰু প্ৰাৰ্থনাটো কৰাৰ পাছত আমি ভগৱানৰ ওচৰত ভাবোঁ যাতে কেনেকৈ বিদ্যালয়ত পঢ়িব পাৰোঁ আৰু যাতে আমি ছাৰৰপৰা আমি যাতে এচাটো মাৰ নোখোৱাকৈ আমি যাতে পঢ়িব পাৰোঁ লিখিব পাৰোঁ সেইটোকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু সৰুতে বিদ্যালয়ত আমি সেইখিনি এতিয়া পাহৰিলোঁ আৰু যিখিনি মানে আমি হেৰি কৰিছিলোঁ মই পঢ়া শুনাৰ ক্ষেত্ৰত ইমান আগবঢ়া নহয় আকৌ দেই

মানে আৰু বহু সৰুতে মই পঢ়া শুনা আহিলো বুলিয়ে ক'ব পাৰি ঘৰৰ বহুত অসুবিধাৰ কাৰণে মই পঢ়িব নোৱাৰিলোঁ আৰু মোৰ ঈশ্বৰৰ কি ভাব ভাষাবিলাক এতিয়াও মই